কালি দোকানখনৰপৰা মোবাইল এটা আনিছিলোঁ ইমান বেয়া মোবাইল দিলে অঁ কালি ভাল আছিলে মোবাইলটো আজি কিবা চাৰ্জ লোৱা নাই অফ হৈ হৈ গৈছে ইমান হেং মাৰিছে ইমান দাম লৈ বাৰু দোকানখনে বেয়া মোবাইলটো দিব দিব লাগে নে নেক্সট দিনা আৰু সেইখন দোকানলৈ মানুহ যাব নালাগে মইও নাযাও মই আনকো সেইখন দোকানলৈ যাবলৈ দিব নোৱাৰোঁ ইমান দাম লৈ পিনে ইমান বেয়া মোবাইলটো দিব লাগে জানো